অঁ হেল্ল' অঁ কওকচোন আপুনি কোনে কৈছে হয় কওকচোন কি হয় কওকচোন

অঁ অঁ অঁ এইটো এটা বৰ ডাঙৰ সম সমস্যা হৈছে আজিকালি মানে হাতী মানুহৰ যিটো সংঘাত আৰম্ভ হৈছে এইটো আচলতে আমাৰ মেনমেইড বুলি ক'ব পাৰি আমাৰ মানুহৰ দ্বাৰাই সৃষ্টি হৈছে আমিয়ে কৰিছোঁ কাৰণ হাতী হৈছে এটা প্ৰকাণ্ড জীৱ সিহঁতৰ সিহঁতে জাক বান্ধি থাকে আৰু সিহঁতৰ অৱস্থান যিবিলাক আছিলে প্ৰাকৃতিক অৱস্থান অভয়াৰণ্য সেই অভয়াৰণ্যবিলাকত আমাৰ মানুহবিলাকে সোমাই জংঘল কাটি হাবি কাটি তাত মানুহে থাকিবলৈ বাসস্থান মা মানে হাতী বাসস্থানত মানুহ থাকিবলৈ লোৱাত সিহঁতৰ থাকিবলৈ ঠাই নোহোৱা হ'ল আৰু সেয়ে সিহঁতে জনঅৰণ্যলৈ ওলাই অহা হ'ল মানে মা মানুহৰ মাজলৈ গতিকে এই বস্তুটো হয় কওকচোন অঁ অঁ ঠিক আছে মই কৈ আছোঁ অঁ এতিয়া সেইটো হাতীটো আমি মাৰিবতো নোৱাৰোঁ গতিকে হাতীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমি বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিব লাগিব প্ৰথম কথাটো হৈছে হাতীয়ে যাতে আপোনাৰ বাগিচাখনত সোমাই নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব মানে ফেঞ্চিঙৰ খুব ভাল ব্য়ৱস্থা আজিকালি ছ'লাৰ ফেঞ্চিং আছে ছ'লাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে সেইটো মানে এটা কাৰেণ্ট এটা ল' ভল্টেজৰ কাৰেণ্টৰ এটা ফেঞ্চিং দিয়া হয় আৰু সেই ফেঞ্চিংখন যেতিয়া আপুনি বাগানৰ চাৰিওফালে দিব ল' ভল্টেজৰ সেইটোৰ দ্বাৰা হাতীৰ কোনো ক্ষতি নহয় কিন্তু হাতীয়ে যেতিয়া সেই তাঁৰডাল বা সেই সেইডাল টাচ্ছ কৰিব স্পৰ্শ কৰিব এটা ঝাটকা দিয়ে ঝাটকা দিয়াৰ লগে লগে সিহঁতে ভয় খাই আঁতৰি যায় প্ৰথম কথা হৈছে সেইটো দ্বিতীয়তে হৈছে আপুনি আপোনাৰ যিখন বাগানৰ চাৰিওফালৰ যিখন ফেঞ্চিং আছে সেই ফেঞ্চিঙৰ ওপৰত আপুনি তাঁৰত কিছুমান বটল ওলমাব পাৰে আজিকালি এইটো এটা বৰ দেখা যায় কিছুমান খালী বটল প্লাষ্টিকৰ বটল বা এনেকুৱা ধৰণৰ যিটো মানে এটা জিলিকনি এটা উঠি থাকে হয় পানীৰ বটল যিটো হয় হয় হয় হয় সেইবিলাক বস্তু আপুনি চাৰিওফালে ওলমাই থ'ব পাৰে ওলমাই থ'লে কি হয় বতাহত যেতিয়া লৰি থাকে সিহঁতে সেইবিলাকক অলপমান দেখি পেলাই ভায় খাই পেলাই স সচৰাচৰ কাষলৈ নাহে দুই নম্বৰ তিনি নম্বৰতে আৰু আপুনি এটা ব্যৱস্থা ল'ব পাৰে এই নেমু গছ আমি এই নেমু গছত কিছুমান কাইঁট থাকে আজিকালি এইটো এটা বৰ সুন্দৰ হেৰি হৈছে বাগানৰ চাৰিওকাষত এইখিনি বা হাতী সোমোৱাৰ যিফালে ৰাস্তা আছে বা হেৰি আছে সেই গোটেই চাৰিওকাষত আপুনি যদি কিছুমান নেমু গছ ঘনকৈ লগাই দিয়ে সেই নেমু গছৰ পৰা আপোনাৰ নেমু উৎপাদন হ'ল আপুনি ব্যৱসায়ো ৰিব পাৰিব তাৰ উপৰিও আপুনি হাতীৰ পৰা ৰক্ষাও পোৱা পাব পাৰিব এইটো এটা ভাল ব্যৱস্থা এতিয়া হৈছে গতিকে বহুবিলাক বাগানত আমি এইটো এটা উপায় আমি দিছোঁ আপুনি কৰি চাবচোন আপুনি এই বাৰিষা কালতে কিছুমান নেমু গছ আনি চাৰিওফালে দুই তিনিজোপা নহয় আপুনি একেবাৰে আপুনি পাঁচ ফুট ছয় ফুটৰ দূৰে দূৰে নেমু গছবিলাক লগাই দিব এখন পিছত গৈ পেলাই দেইখনে এখন বেৰৰ নিচিনা হ'ব মানে সেই বেৰৰ হোৱা পিছতে আপোনাৰ হাতী সেইফালেদি সোমাবলৈ মানে নোৱাৰে আৰু সেইটো এটা কথা মই আপোনাক তিনিটা ব্যৱস্থা ক'লোঁ অঁ সেই সেইটো কাৰণে সিহঁতি সেইফালেদি অহাটো বন্ধ হ'ব আৰু গতিকে আপুনি এইকেইটা কৰিব আৰু অঁ আৰু এনে কলগছ বা অন্যান্য বস্তু আপুনি বাগানৰ বাহিৰত যদি ঠাই আছে সেইফালেদি লগাব সিহঁতে সেইফালেদি খাই পেলাই ওলাই গুচি যাব আৰু আপোনাৰ বাগানত নোসোমাব হ'বনে

অ'কে অঁ ৱেলকাম আহিব আহিব মোক আপুনি কিবা প্ৰয়োজন হ'লে ফোন কৰিব দেই অঁ ধন্যবাদ মোৰ এইটোৱে নম্বৰ হ'ব ৰাখিছোঁ